মোৰ বাগিচাখনত গছ গছনিবোৰ দেখি মই খুব ভালেই পাওঁ পৰিৱেশটো ভাল লাগে জলবায়ু ভাল জীৱ জন্তুৰ কাৰণেও ভাল ইহঁতি সেইবোৰ খায়ে জীয়াই থাকে সেইবোৰে আৰু সব ভাল গছ গছনি হ'লে আমি উশাহ নিশাহো সেইবোৰৰ পৰা কিছুমান হেৰিৰ পৰা লওঁ গছ গছনিৰ পৰাই সেইবিলাকে সেই পৰিৱেশ আমাৰ কাৰণে বহুত ভাল